হেল্ল' হৰাইজন কুইজন ৰেষ্টোৰেণ্ট হয়নে বাৰু মই মানে আজি আপোনালোকৰ তাত অৰ্ডাৰ কেইটামান দিছিলোঁ চিকেন চাউমিন পাঁচ প্লেট আছিলে আৰু চিকেন পোলাও পাঁচ প্লেট চিকেন ম'ম' পাঁচ প্লেট আৰু ল চিকেন ললীপপ পাঁচ প্লেট পকৰা পাঁচ প্লেট আৰু চিকেন বাৰ্গাৰ পাঁচ প্লেট মই মানে আপোনালোকৰ অৰ্ডাৰটো আজি দিনৰ প্ৰায় বাৰটা ত্ৰিছ মান বজাতে দিছিলোঁ কিন্তু আপোনালোকৰ অৰ্ডাৰটো মোক দিয়া টাইম আছিলে চাৰিটা ত্ৰিশ কিন্তু এতিয়ালৈকে আপোনালোকৰ অৰ্ডাৰটো মানে আহি নাপালে এতিয়াটো পাঁচটা ত্ৰিশ বাজিবই হ'ল আপোনালোকৰ কিয় ইমান দেৰি হৈছে বাৰু মোৰতো আজি পাৰ্টী আছিল মইতো লগৰ কেইজনমানক মাতিয়েই দিলোঁ আপোনালোকে কিয় ইমান দেৰি কৰিছে আপোনালোকে কেনেকৈ পঠায় নাজানো মোক সোনকালে আপোনালোকে ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰক আৰু আপোনালোকৰ ডেলিভাৰী চিষ্টেমটোত কি হৈ আছে ভালদৰে চাওঁক এনেকৈ হ'লেতো আপোনালোকক আমি অৰ্ডাৰ দিব নোৱাৰিম কাৰণ সময়মতে যদি আমি বস্তুটো নাপাওঁ কেনেকৈ অৰ্ডাৰ দিম বাৰু আপোনালোকে সেইকাৰণে মোৰ বস্তুটো মোৰ ডেলিভাৰীখিনি আজি সোনকালে পোৱাৰ ব্যৱস্থা কৰক